আন গছত জীৱন আছে বুলি ভাবেনে যিটো প্ৰশ্ন কৰা হৈছে এই সম্পৰ্কে মই বৰ বিশেষ জ্ঞাত নহয় কিয়নো যিবোৰ তত্ত্ব ইত্যাদি বিষয় বিশেষ অধ্যয়ন কৰা হোৱা নাই সেয়েহে এই বিষয়ে বিশেষ ক'ব নোৱাৰিম বিজ্ঞানীসকলৰ বিভিন্ন পৰীক্ষা নিৰীক্ষা ইত্যাদিবিলাক অধ্যয়ন কৰিলেই এই সম্পৰ্কত ভিন্ন তথ্য পাতি ইত্যাদিবিলাক যদি চোৱা যায় তেতিয়া এই সম্পৰ্কে জ্ঞান অৰ্জন কৰিব পৰা হ'ব সেয়েহে এই সম্পৰ্কে জ্ঞান অৰ্জন কৰিবলৈ সেই সমূহ অতি সোনকালে অধ্যয়ন কৰিবলৈ চেষ্টা কৰিম